আমাৰ গাঁও বা অঞ্চলত কিছুমান কম বয়সয়ৰ ল'ৰা ছোৱালীয়ে মদ চিগ্ৰেট খাবলৈ লৈছে আৰু সেইবোৰ নাখাবলৈ তেওঁলোকক উপদেশ দিওঁ যাতে সেইবোৰে শৰীৰৰ হাঁওফাঁও হৃদযন্ত্ৰ আদি কেনেকৈ ক্ৰিয়া কৰে আজি নানান অসুখ হয় সেইবোৰৰ পৰা আৰু সেইবোৰ নাখাবলৈ সিহঁতক পৰামৰ্শ দিওঁ যাতে এই বেমাৰবোৰৰ পৰা সিহঁত ৰক্ষা পৰি থাকে